এঘাৰ জানুৱাৰী দুহেজাৰ বিছ বাৰ ফেব্ৰুৱাৰী দুহেজাৰ বিছ তেৰ মাৰ্চ দুহেজাৰ বিছ চৈধ্য় এপ্ৰিল দুহেজাৰ বিছ পোন্ধৰ জুন দুহেজাৰ বিছ